মই মাছ ধৰা ভ্ৰমণৰ কাৰণে বিশেষকৈ বৰশী বাবৰ কাৰণে ঘৰৰ পাছফালে থকা বাঁহৰ পৰা বাঁহৰ লেচেকনি কাটি আনি মই বৰশীৰ চিপ বনাই লওঁ আৰু কেতিয়াবা যদি অলপ পল' চল' মাৰিব মন যায় তে ঘৰত নাথাকিলেও ওচৰৰ মানুহৰ পৰা পল'হ বিচাৰি কৰি আনি হ'লেও মই ফিচাৰি হওক বা পথাৰত পল'হ মাৰি পল'হেদি মাছ ধৰি আনিছিলোঁ আৰু ঠিক তেনেদৰে কেতিয়াবা ঘৰত জাল চাল নেথাকিলে বজাৰত গৈ দুই এপইচা দি জাল এখন কিনি আনিও পথাৰত জাল পাতি মাছ মাৰিছিলোঁ তেনেদৰে মই মাছ ধৰা ভ্ৰমণৰ কাৰণে প্ৰস্তুতি কৰোঁ আৰু ধৰ মাছ মৰা ৰীতি নীতি বা ৰুটিনৰ বাবে তেনেকুৱা বৰ বিশেষ একো নাই নাই যদিও ধৰ আমাৰ মাঘৰ বিহুত বা ব'হাগৰ বিহুত আমাৰ মৰিগাঁৱৰ বিলত সমূহ ৰাইজে মিলি মাছ চাছ মাৰে তাতো গৈ তেনেদৰে ৰাতি তিনি চাৰিটা বজাতে গৈ মাছ চাছ মাৰোঁ মাৰি আমাৰ বিহুৰ মাছটো তেনেদৰে আমাৰ যোগাৰ হৈ যায় কাৰণ বিলততো বহুত ডাঙৰ ডাঙৰ মাছ ওলায় আৰু তাৰে নাই কমেও চাৰি পাঁচ কেজি মাছ আমাৰ ভাগত পৰি যায় আৰু সেই মাছেৰে আমাৰ বিহুৰ ভাতসাজ হৈ যায় গতিকে মাছ মৰাৰ ৰীতি নীতি বুলি তেনেকৈ বেলেগ ক'তো নেযাওঁ নগ'লেও সেই বিহুৰ সময়ত বিলতে সকলোৱে লগে ভাগে মিলি জাকৈ বা পল' এনে জাল চাল মাৰি কৰি মাছ চাছ গোটোৱা হয়